দীঘলীয়া দিন পাৰ কৰাৰ পিছত মনটো ভাল লাগিবৰ কাৰণে মই এখন চিনেমা চালোঁ আৰু চিনেমাখনৰ নাম শ্বলে আৰু এই শ্বলে চিনেমাখনত অমিতাভ বচ্চন আৰু ধৰ্মেন্দ্ৰই যি ধৰণে এক্টিং কৰিছে আৰু গব্বৰ সিং যি মানে আমজাদ খানে যে অভিনয় কৰিছে তাৰ লগতে প্ৰাণ প্ৰাণে যি অভিনয় কৰিছে হৃদয় স্পৰ্শী হৈছে গতিকে এই কাহিনী এই তথা এই চিনেমাখন চাই মোৰ বহুত ভাল লাগিল